আগৰ দিনত আমাৰ গাঁৱৰ মাজত থকা মানুহ আমাৰ নিচেই ঘৰৰ কাষতে এটা জংঘল আছিলে তাত বাঘ আছিলে আমাৰ গৰু ম'হবিলাকৰ বাঘৰ কাৰণে আমি বৰ সজাগ হ'বলগীয়া হৈছিলে বিশেষকৈ গৰু ম'হে যেতিয়া পোৱালি দিয়ে পোৱালিটো নিবৰ কাৰণে বাঘ খুব সঘনাই আহে কাৰণ পোৱালিটো সহজে তাক নিব পৰা যায় কাৰণেই বাঘে খুব হেৰি কৰি লৈছিলে সেই সময়ত আমাৰ গৰু গাইবিলাকৰ বা ম'হবিলাকক আমি সেই বাঘৰ পৰা বচাবৰ কাৰণে আমাৰ ডাঙৰ ডাঙৰ গছৰ খুটা জেওৰা মৰা হৈছিলে গড় হিচাপে মাৰি দি পিনে আমি তাত সোমোৱাই থোৱা হৈছিলে আৰু এসময়ত এটা বাঘে আহি আমাৰ একেবাৰে গোহালিৰ জেওৰাৰ সিপাৰৰ পৰা হাত বাই আমাৰ এটা গৰু পোৱালি মানে ধৰিলে ধৰিলত এইফালে আমি জুই জ্বলাই সেই গৰুবিলাকক আমি সেক দি আছিলোঁ বা গৰু গোহালিতে জুই একুৰা জ্বলাই আমি সেই গৰু ৰখিবৰ কাৰণে তাত দেউতাহঁত বহিয়েই আছিলে তেনেকুৱাতে আহি হাত বাই নিলেই আৰু নিয়াৰ লগে লগে এইফালে গৰু পোৱালিটো বে বেকৈ চিঞৰা দেখিয়ে দেউতাই জাপ মাৰি গৰু পোৱালিটো এইপিনে ঠেংকেইটা ধৰিলে ধৰিলত সিফালে বাঘে টানে আৰু এইফালে আমাৰ দেউতাই টানে টানি থাকোঁতে এই এসময়ত বাঘৰে গৰু পোৱালিটোৰ ঠেং এটা চিঙিয়েই লৈ গ'ল আৰু ইডোখৰ গৰু পোৱালিটো আমাৰ জপিয়াই জপিয়াই জপিয়াই জপিয়াই চকুৰ আগতে মানে দেউতাৰ চকু আগতে ঢুকালে কথাটো অৱশ্যে মোৰ চকুৰ আগৰ কথা নহয় দেউতাৰ চকুৰ আগৰ কথা আমি অলপ সৰু হয়টো সেইখিনি সময়ত আমি শোৱাৰ পাটীত মাৰ লগত আমি শুই আছোঁ আৰু দেউতা অকলে অকলে নেকি তেতিয়া মানে সেই গোহালিত গৰু ৰখি আছিলে পাছত আমাক ক'লে যে এনেকৈ তেনেকৈ ৰাতিয়ে বাঘে হাত বাই পিনে গৰু পোৱালিটোৰ মানে ঠেং এটা লৈ গ'ল আৰু গৰু পোৱালিটো মৰিলে ৰাতিপুৱা আমি কান্দিবলৈ লাগিছোঁ আৰু সেই সময়ত আমাৰ একেবাৰে ঘৰ কাষতে বাঘে আহি গধূলি হোৱাৰ লগে লগে আমাৰ চিঞৰে দেউতাই বাঘবিলাকক তেতিয়া বেলেগ বেলেগ বেলেগ বেলেগ নামেৰে নামাংকৃত কৰে এইটো চিঞৰিলে এইটো বোলে ঘোম বাঘ এইটো চিঞৰিলে এইটো কুকুনেচীয়া বাঘ এইটো চিঞৰিলে এইটো বোলে ঢেকীয়াপতীয়া বাঘ এনেকুৱা ধৰণকে আমাক সেই নামবিলাক কয় আমি শুনোহে গধূলি হোৱাৰ লগে লগে আমাৰ ল'ৰা ছোৱালীবিলাকো ঘৰৰ ভিতৰত সোমাই দিয়ে হয়তো বাঘে থপিয়াব পাৰে বুলি আৰু আমাক বৰকৈ বাহিৰলৈ যাবলৈও নিদিয়ে আৰু এদিন এনেকৈ কঠীয়ানি এখনত মানে বাঘে হেৰিয়া গৰু এৰাল দিয়া আছিলে এৰাল দিয়া আছে এজনে সেই ওচৰতে এজোপা গছৰ তলত বহি দুপৰীয়া মানে কঠীয়া দে তুলি শেষ হ'ল আৰু শাওণ ভাদমহীয়া গছৰ তলতে বহি এই তললৈমোৱাকৈ কৰি পিনে কিবা নাখো নখ চখ কাটিয়ে আছিলে নেকি তেনেকুৱাতে মানে একেবাৰে হাবি কিনাৰত থকা এজনী গৰু জাপ মাৰি মানে বাঘে তাইৰ ওপৰতে পৰিলে তেওঁ গৰুজনীয়ে বা বাকৈ চিঞৰিছে তাই মোৱাটো ডাঙৰো মানে বাঘে তাইৰ ডিঙিটো ভাঙিয়ে পেলালে আৰু এনেকুৱা ধৰণৰ বাঘ সেইখিনি সময়ত মানুহলৈ ভয় নকৰে মানুহৰ লগত যুঁজিছিলে আৰু ইমানেই বেছি বাঘৰ সমস্যা হৈ পৰিছিলে তেতিয়া মানুহে বাঘলৈ মানুহেও তেতিয়া অৱশ্যে ইমান ভয় কৰা নাছিলে ডাঙৰ ডাঙৰ দা যাঠি জোং ইত্যাদিবিলাক বনাইছিলে ধেনু কাঁড় বনাইছিলে আৰু কেইজনমান মানুহ আছিলে ৰাতি বহি তেওঁলোকে এই বাঘৰ মানে ফাঁচ পাতিছিলে আৰু তেনেকুৱা বাঘো কত মাৰিছিলে বুলিও শুনিছোঁ নিজে কিন্তু চকুৰে দেখা নাই আৰু দেউতাহঁতে কোৱামতে বাঘৰ চাল আমি দেখা পাইছিলোঁ তেওঁলোকে সেই বাঘৰ চালবিলাক মৰা বাঘৰ চাল গুচাই মেলি আমাৰ বেৰত আঁৰি থোৱা আমি পাইছোঁ এতিয়াও দুখনমান আমাৰ কাৰোবাৰ ঘৰত আছে কিন্তু চৰকাৰে অলপমান হেৰি কৰা কাৰণে মানে আজিকালি বাহিৰত নাই সেইবিলাক সব বাকচৰ ভিতৰত থাকে বুলিহে কয় কাৰোবাৰ ঘৰত মানে আমাৰ নিজৰ ঘৰত দেউতাই তেনেকুৱা এটা বাকচত ভৰাওঁতে ভৰাওঁতে সেইবিলাক মানে পোকে খাই পেলালে এনেকুৱা বাঘৰ চাল আমি চকুৰে দেখা পাইছিলোঁ